হেল্ল' অ কোনে ক'লে অ ফ্লিপকাৰ্টৰ পৰা ঠিক আছে অ জোতা এযোৰ দিছিলোঁ হ'ল আপোনাৰ দুইমাহমান হ'ল পাইছোঁ পাইছোঁ অ মিছা কোৱা নাই মিছা ক'লে কি হ'ব এই এইটো যিটো প্ৰডাক্ট জোতাজোৰ মই ফ্লিপকাৰ্টক অৰ্ডাৰ দিয়াৰ ভিতৰত সেইটোৱেই সবচে ভাল পাইছোঁ আৰু বাকী এটাও ভাল পোৱা নাই জোতাজোৰ পিন্ধি খুব আৰাম লাগিছিল ভাল লাগিছে বৈদ্য ভাল লাগিছে একদম ৰাতিপুৱা দৌৰোতো এক ঘণ্টামান দৌৰো নন ষ্টপ একদম পুৰা ধুনীয়া মানে পাৰফেক্ট বুলি কয় এইটো আৰু পাৰফেক্ট বুলি কৈছোঁ মই ভাল লাগিছে হ'ব দে